হেল্ল' প্ৰণীতা ৰেষ্টুৰেণ্ট হয়নে মই টেবুল এখন বুক কৰিব বিচাৰিছিলোঁ সোমবাৰে বিচাৰিছিলোঁ মানে মই মোৰ আৰু তিনিজন বন্ধু যাম আমি টেবুল এখন বুক কৰিব পাৰিম নেকি হয় সোমবাৰে কিমান সময়ৰ পৰা খোলা থাকিব আপোনালোকৰ ৰেষ্টুৰেণ্ট আৰু পাৰ্কিং এভেইলেবল হ'বতো ঠিক আছে সোমবাৰে বুক কৰি দিব এখন টেবুল